এই মই বজাৰত আছোঁ কি কৰি আছা চাহ খোৱা নাই খাম আৰু তই খালি অঁ ভালে আছা মইও ভালে আছোঁ ঘৰত সবে ভালে আছে আমাৰো ঘৰত ভালে পিছত শুনা পালোঁ হেড আমাৰ স্কুলৰ বুলে কিবা লাইব্ৰেৰী খুলিব বোলে বাকীগিলা মই খবৰে পোৱা নাই আজিহে খবৰ ল'ম ৰহ্ এনে কাৰ কাৰ নাম শুনা পাইছা অঁ পিছে ইয়াৰে কমিটি চমিটি কিবা বনাইছে নেকি

অঁ আৰু কখন মানে অপেনিং কৰিলে ভাল হয় কোনে কোনে কি কি কিতাপ দিয়ে অঁ তা কাম কৰিলে ভাল হয় এদিন এই লাইব্ৰেৰীৰ বিষয়ে সবেই বহি যদি মিটিং কৰা যায় কেনেকুৱা হয় অঁ

অঁ নহয় লাইব্ৰেৰীত সোনকালে খুলিলে ভাল হয় এই ল'ৰা ছোৱালীৰ পঢ়া ক্ষেত্ৰত হওক কিতাপ চিতাপ দেখা পোৱা আৰু কিছুমান ধৰক কিতাপ কিনিব নাপায় বাহিৰা কিতাপ লাইব্ৰেৰীত হ'লে ভাল হয়

এটা সময় ওলা নহ'লে ভালকৈ এদিন বহোঁ সবেই সবে বহি আলোচনা কৰোঁ অঁ অঁ তাকে পিছত এই কমিটিৰ মানুহখিনি ভাল অলপ জানা বুজা হ'লে ভাল হয় আৰু আমি কমিটিৰ মানুহখিনি কিবা দিব পাৰোঁ নেকি লাইব্ৰেৰীত অলপ কিতাপ চিতাপ

দে নহ'লে তই ফোন কৰিবি কোনদিন টাইম মিলে ফোন কৰি জনাবি যাম অঁ অলপ মোৰ লগৰকেইটাক ফোন কৰোঁ আহে তইও জনাবি জনাই তাৰপিছত মোক খবৰ দিবি কখন কৰিলে ভাল হয় অঁ দে অঁ দে অঁ ঠিক আছে দে দে ৰাখো নে কি